এ এ প্ৰভাত দহতীয়া এইখন চব্জি দোকান হয় নেকি মই ৰোহিত গোঁহায়ে ক'লোঁ তাকে এই আমাৰ এই ব'হাগ বিহু চলি আছে যে ব'হাগ বিহু উপলক্ষে অলপ এই কেঁচা চব্জি বিচাৰিছিলোঁ আপোনাৰ পৰা হয় হয় এনেই কেঁচা চব্জি আপোনাৰ কি কি ধৰণৰ আছে জানো জানিব পাৰোঁ নেকি মানে মই অনলাইনত মই অনলাইনত পেমেণ্ট কৰিম এই আপুনি মোৰ ঘৰত ডেলিভাৰী দিব পাৰিব চাগৈ হয় মই এই পাঁচ নং ডিবুজান এই হয় হয় পাঁচ নং ডিবুজান সেই লগতে আমাৰ আমাৰ যিখন এই আমাৰ এই জনতা প্ৰাথমিক বিদ্যালয়খন আছে তাৰ ওচৰতে মোৰ ঘৰ আ আমাৰ যদি পাৰে বাৰটা বজাৰ আগতে যদি পঠায় এ খুব ভাল হয় অ এই আপুনি কাম কৰক এই মোৰ কাৰণে আপুনি এই লিষ্ট এখন মই বনাই দিছোঁ আপুনি লিখি লওক অ যিটো বিচাৰিছোঁ আপুনি শুদ্ধভাৱে পঠাই দিব যাতে আপুনি এই লিষ্ট এখনত লিখি লওক হেৰি অ কাগজখন লৈ লওক আপুনি মই কৈ গৈছোঁ হয় হেৰি কবি তিনি কেজি হয় এ ভেন্দী দুই কেজি হয় আৰু তিতা কেৰেলা এক কেজি হয় হয় আৰু লগত আলু এক কেজি দিব হা আলু এক কেজি দিব হয় অ হয় হয় হয় এই অ যিকি নহওক আপোনাক এ অনুৰোধ জনাইছোঁ বাৰটা বজাৰ আগতে পঠালে খুব ভাল হয় অ ঠিক আছে হ'ব বাৰু ৰাখিছোঁ তেতিয়াহ'লে অ অ'কে